দ্বিপেন দা হেল্ল' এই কি বুলি কয় গাড়ী এখন লাগিছিলে অঁ কাইলৈ কাৰণে অঁ এই ডিব্ৰুগড় কাৰণে যাব লাগে যে কাম এটা আছিলে কাম মানে নহয় অ' ফাংশ্যন এটা আছিলে ঘৰুৱা বিয়া বিয়া এখন আছে তাৰে সেই যাব লাগে আৰু বেছি দূৰ নহয় বাৰু ডিব্ৰুগড়ৰ পৰা আপোনাৰ অলপ যাব লাগিব আপোনাৰ এ এম চি ওচৰলৈ এ এম চি হস্পিটেল যে অঁ তাৰ ওচৰলৈ যাব লাগে তাৰপিছত আপোনাৰ সেই কাইলৈ আপোনাৰ মৰ্ণিং নটামান বজাত ধৰি লওক আৰু হয় নহয় মানে কি বুলি কয় আপোনাৰ তাত হেৰি আকৌ গাড়ীখনৰ মানে ডাঙ অলপ ডাঙৰেই লাগে দেই কি বুলি কয় ডাঙৰ মানে কি আপোনাৰ ইন'ভা নহয় জানোঁ অঁ ছয়জনমান যাব ছয়জনমান যাব আৰু আপোনাৰ গাড়ীখনত মানে এই কণ্ডিশ্যনটো ঠিকেই আছে গাড়ীখনৰ এ চি চে চি আছে ন কাৰণ কাৰণ গৰমটো পৰিছে ন তাৰকাৰণে লাগিব এই ঘৰৰ পৰা ঘৰৰ পৰাই মান বিষ্ণুপুৰৰ পৰা উঠিম

এনে প্ৰাইজিংটো কিমান চলি আছে এতিয়া টুৱেণ্টি থ্ৰী ও অলপ ডিছকাউণ্ট কৰি দিব নেকি এইট্টিন মান লওক পোন্ধৰশ মান লওক নহ'লে ন ওঠৰশ টকা ওঠৰশ টকা দিম আৰু লাষ্ট হ'বনে বাৰু মইতো পোন্ধৰশ মান বুলি ভাবিছিলোঁ হ'ব দিয়ক ওঠৰশ টকা এটা ল'ব আৰু দুহেজাৰ টকা নিদোঁ খালি মই কাইলৈ নটা বজাত ইয়াৰ পৰা যাম আৰু আপোনাৰ ঘূৰি আহোঁতে আপোনাৰ ধৰি লওক কেইটা বাজিব ছয়টা মান বজাৰ আগত পাই যাম নাই ছয়জন মান যাম আৰু বেছি নাযাওঁ

ঠিক আছে দিয়ক তেন্তে কাইলৈ ৰাতিপুৱাই মই ফোনটো আপোনাক ক'ল কৰিম নটা মান বজাত মানে আপুনি আহি পাই যাবহি মই ৰেডি হৈ থাকিম আমি মানে ঘৰৰ ফেমিলীখিনি যাব আৰু তাকে তাকে